মোৰ খাদ্য সংস্কৃতিৰ কেইবাটাও অংগ আছে তাৰে ভিতৰত ভাতটো কিন্তু প্ৰধান ভাত আমি দুবেলা খাওঁ দুপৰীয়া আৰু ৰাতি তাৰ ৰাতিপুৱা উঠি আমি ৰুটী চিৰা বা অন্য ধৰণে বনোৱা খাদ্য আমি খাওঁ গতিকে সেই খাদ্যবিলাক আমাৰ দৈনন্দিন আহাৰৰ লগত সংযোগ হৈ আছে আৰু সেই খাদ্যবিলাক আমি বিভিন্ন ধৰণৰ প্ৰস্তুত কৰোতে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ আৰু সেই বস্তুবিলাকৰ ভিতৰত জীৰা মচলা পাঁচফোৰণ তেল নাৰিকল চেনি হালধি নিমখ এই গোটেইখিনি আমি ব্যৱহাৰ কৰোঁ বস্তুলৈ খাদ্য কোনবিধ খাদ্য ৰান্ধিম কোনবিধ পাচলি ৰান্ধিম সেই পাচলিবিলাক ৰান্ধাৰ ক্ষেত্ৰত বেলেগ বেলেগ মচলা ব্যৱহাৰ কৰোঁ আৰু সেই মচলা তে মচলা ব্যৱহাৰ কৰি আমি খাদ্য প্ৰস্তুত কৰোঁ যেনে নাৰিকল মচলা চেনি পাঁচফোৰণ মিঠাতেল হালধি নিমখ এই আটাইবিলাক বস্তুৱে ব্যৱহাৰ কৰোঁ ইয়াৰে লগত ধনিয়া দিওঁ তাৰপিছত প পদিনা ব্যৱহাৰ কৰোঁ আৰু বিশেষকৈ আমি এটা কথাত নজৰ দিওঁ যে কোনটো বস্তু খালে আমাৰ স্বাস্থ্যৰ কোনো ক্ষতি নহয় হেনে ধৰণৰ বস্তুহে আমি প্ৰস্তুত কৰি খাওঁ আৰু আমি বৰ বেছি মানে হাই প্ৰটিনৰ বস্তু নাখাওঁ গতিকে হেনে ধৰণৰ বস্তু তৈয়াৰ কৰি আমি স্বাস্থ্যসন্মত বস্তুহে হেৰি দৈনন্দিন খাদ্য তালিকাত ব্যৱহাৰ কৰোঁ আৰু সেইমতে আমি খাদ্যখিনি প্ৰস্তুত কৰোঁ আৰু সেইমতে আমি খাদ্য এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বিভিন্ন ধৰণৰ খাদ্য খাওঁ সেয়েহে বস্তুবিলাক ব্যৱহাৰ কৰোঁ প্ৰস্তুত কৰোঁতে আমি যিবিলাক মচলা সচৰাচৰ ব্যৱহাৰ কৰোঁ সেই মচলাবিলাক আমি বজাৰৰ পৰা ডাইৰেক্ট কিনি আনি ব্যৱহাৰ নকৰোঁ আমি নিজে প্ৰস্তুত কৰি লওঁ যেনে জীৰাটো জীৰা গুড়ি নানি জীৰা গোটা জীৰা কিনি আনি আমি ধুই মেলি আমি গুড়ি কৰি লওঁ আৰু সেই গুড়ি কৰা মচলাহে আমি ব্যৱহাৰ কৰোঁ নাৰিকল আমি চব আঞ্জাতে ব্যৱহাৰ নকৰোঁ নাৰিকল ব্যৱহাৰ কৰোঁ পিঠা কৰোঁতে আৰু কেতিয়াবা কিছুমান আঞ্জা ৰান্ধোতে আমি কিছু নাৰিকল ব্যৱহাৰ কৰো নকৰা নহয় গতিকে নাৰিকল আমাৰ খাদ্য তালিকাত থাকেই মচলা বিভিন্ন ধৰণৰ মচলা থাকে আমাৰ কিন্তু প্ৰধান খাদ্য হৈছে ভাত ৰুটীও খাওঁ কেতিয়াবা তেনেকৈ চিৰা খাওঁ ৰাতিপুৱা ৰুটী খাওঁ তেনেকৈ পিঠা খাওঁ নাৰিকলেৰে বনোৱা পিঠা তিলেৰে বনোৱা পিঠা তেনেকৈ খীৰেৰে বনোৱা পিঠা ইত্যাদি খাওঁ লাৰু এই ইত্যাদি প্ৰস্তুত কৰোঁ আৰু সেইবিলাক আমি সদাই সময়ে সময়ে ব্যৱহাৰ কৰি থাকোঁ